অঁ আইনগত সমস্যাৰ সৈতে আমি মোকাবিলা কৰিবলৈ হ'লে আমি সদায় আইনৰ কাষলৈ যাব লাগিব কোৰ্টৰ কাষলে যাব লাগিব উকিলৰ কাষলৈ যাব লাগিব মাটি বাৰীৰ ক্ষেত্ৰত আমাৰ চাৰ্কোল অফিছাৰ যোনজন চক্ৰ বিষয়া তেওঁৰ ওচৰত যাব লাগিব পৰিয়ালৰ বিষয় সম্পৰ্কে বা দৰমহা সম্পৰ্কে আমি আমাৰ যিজনে দৰমহা দিয়ে তেওঁৰ ওচৰত গৈ আমি কিখিনি সমস্যা আছে কিখিনি কেনেধৰণে সমস্যাখিনি সমাধা কৰিব পাৰি আৰু লোনৰ ক্ষেত্ৰত আমি যদি বেংকৰ পৰা লোন লওঁ বেংকৰ ওচৰলে যাব লাগিব বেংকৰ ক্ষেত্ৰত কেনেধৰণে আমাক লোনটো দিব পাৰে আমাৰ যিখিনি সমস্যা আছে বেংকৰ লোন দিয়াৰ ক্ষেত্ৰত যিখিনি সমস্যা আছে যে পূৰ্বৰ যদি লোন কোনোবাই পৰিশোধ কৰা নাই তাৰ বাবে আমি কেনেধৰণে পৰিশোধ কৰিব পাৰিম এই গোটেই কথাখিনি আমি তেওঁলোকক সুধিব পাৰিম বা তেওঁলোকৰ ওচৰত জানিব পাৰিম আচলতে সমস্যাটো যাৰ লগত জড়িত তেওঁৰ ওচৰলৈ প্ৰথম আমি যাব লাগিব পৰিয়ালৰ বিষয়ে সম্পৰ্কে আমি পৰিয়ালৰ লগত গোটেই কথাখিনি আলোচনা কৰি সমাধান কৰিব পাৰিম দৰমহাৰ ক্ষেত্ৰত যিজনে দৰমহা দিয়ে তেওঁৰ ওচৰলৈ আমি যাব লাগিব আকৌ লোনৰ ক্ষেত্ৰত যি বেংকৰ পৰা লোন দিয়ে যিটো প্ৰতিষ্ঠানে লোন দিয়ে তেওঁৰ ওচৰলৈ যাব লাগিব তেওঁৰ ওচৰলৈ যোৱাৰ পিছত যদি তেওঁৰ কোনো সামাধা নিদিয়ে সমাধান নিদিয়ে তেতিয়া আমি আকৌ গোটেই হেৰি খিনি গৈ আমি কোৰ্টত উকিলৰ সহায়ত আমাৰ গোটেই কথাখিনি জনাব লাগিব আৰু উকিলৰ ওচৰত গৈ দিয়াৰ পিছত মেজিষ্ট্ৰেটে যিখিনি ৰায়দান দিয়ে সেই ৰায়দান দিয়াৰ লগে লগে আমি সেই প্ৰক্ৰিয়াটো তেনেধৰণে আমি জড়িত হ'ব পাৰিম আৰু এনেকুৱা ধৰণে গোটেই যিহেতু সামাজিক প্ৰক্ৰিয়াটো চলি আছে গতিকে যিটো সমস্যা হয় যেনেধৰণে হয় তেনেধৰণেই আমি যাব লাগিব বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰলৈ যাব লাগিব উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰলৈ গৈ তেওঁলোকে দিয়া সমাধান মতে আমি গোটেই কামখিনি কৰিব লাগিব আৰু তেনেধৰণে যিহেতু গোটেই সমস্যাখিনি সমাধান হয় গতিকে সমাধান হোৱাৰ লগে লগে আমাৰ সকলোৱে যিখিনি ভৱিষ্যত পৰিকল্পনা সেই পৰিকল্পনা সম্পৰ্কে আমি আগবাঢ়ি যাব পাৰিম গতিকে ভাবোঁ যে আইনগত সমস্যাৰ লগত জড়িত যিমানখিনি কাম আছে সেইখিনি আমি আমাৰ যি বিচাৰপতিসকল আছে তেওঁলোকৰ ওচৰলৈ গৈ আমি গোটেই প্ৰক্ৰিয়াটো সমাধান কৰিব পাৰি